পোন্ধৰ আগষ্ট দুহেজাৰ তেইছ ছাব্বিছ জানুৱাৰী ঊনৈছশ নিৰান্নব্বৈ সাত জুন দুহাজাৰ পাঁচ জুলাই দুই হেজাৰ এক তিনি আগষ্ট দুহেজাৰ তিনি